হয় মই বাকী ঘৰৰ কামবোৰ কৰি যেতিয়া আজৰি সময় পাওঁ তেতিয়াই ভাবি লিখা কামটো কৰোঁ বাৰু মই আবেলি তিনিটামান বজাত ঘৰৰ আগফালৰ আমাৰ প্ৰাকৃতিক দৃশ্য পথাৰ পাহাৰ বা আমাৰ আগফালৰ বিলখনলৈ চাই ভাবি লিখি থাকিবলৈ খুবেই ভাল পাওঁ বেছিভাগ সময় মই ৰাতি শোৱাৰ আগতেই লিখোঁ বাৰু আৰু মই বহো লিখিবলৈ ভালপোৱা ঠাই বুলি ক'বলৈ গ'লে মোৰ নিজৰ ঘৰখনেই হয় অকলশৰে নিজৰ শোৱাৰ কোঠাত লিখিবলৈ মোৰ বেছিকৈ সুবিধা হয়